এক এক দুহেজাৰ এক এক এক দুহেজাৰ দুই এক এক দুহেজাৰ তিনি এক এক দুহেজাৰ চাৰি এক এক দুহেজাৰ পাঁচ